হয় কওক হয় হয় হয় হয় কওক

নটা দহটা বজাত আপোনাৰ ঘৰত দিব লাগিব নে আপুনি নিবহি আহি পিনি আপুনি ঘৰত দিবগে লাগিব নে আপুনি নিবহি মোৰ ইয়াৰ পৰা ঘৰত দিবলৈ অকণমান দিগদাৰ তথাপি চোন নাই নাই কেতিয়াবা চাইকেল তাইকেলত দিগদাৰ হৈ গ'লে যাবলৈ দিগদাৰ ন এতিয়া ঠিক ঠিক আছে আপুনি কওকচোন কি কি আপোনাক কি কি আইটেম দৰকাৰ হ'ব কি কি চবজি লাগিব আপোনাক

না মানে আপুনি আপুনি এটা কাম কৰিব আপুনি মোক লিষ্টটো হোৱাটচএপ কৰি দিব সোনকালে তাৰ পিছত মই আপোনাক ফাইনেল তেতিয়াহে কৰিব পাৰিম অঁ এইটো নাম্বাৰতে মোৰ আছে আপুনি তাতে সেইটোত দি দিব দিয়াৰ পিছত মই আপোনাক তেতিয়াহে ক'ব পাৰিম কাৰণ আমিও বেলেগৰ পৰা আনিবগে লাগেটো সেইটো সময়ত সেইটো মাৰ্কেটত সেইটো বস্তু থাকেনে নাই চাব লাগিব ন অঁ প্ৰাইচটোৰো কথা আছে অঁ নহয় সেইটো বাৰু হ'ব আপুনি প্ৰথমতে মোক যিখিনি আইটেম আছে সেইখিনি মোক দি দিব আৰু তেতিয়া মই আপোনাক এমাউন্টটো ক'ব পাৰিম তাৰ পিছতহে মই আপোনাক ফাইনেল কৰিব পাৰিম যি হয় সেইটো সেইটো পিছত হ'ব ঠিক আছে আপুনি প্ৰথমতে মোক লিষ্টটো দিয়কচোন হোৱাটচএপ কৰি কিনি তাৰ পিছত মই আপোনাক জনাম আপোনাক কেই তাৰিখ কেই তাৰিখে লাগিব বুলি ক'লে আপোনাক কেই তাৰিখে লাগিব বুলি ক'লে পোন্ধৰ তাৰিখৰ কাৰণে ঠিক আছে অঁ মই টোটেল ৰাউণ্ডত আপোনাক কৈ দিম আপুনি পিছত আহিলে শ্লিপটো লৈ ল'ব পাৰিব বাৰু সেইটো কথা নাই ঠিক আছে আপুনি প্ৰথমটো দিয়ক তাৰ পিছত মই চাই কিনে আপোনাক কম মই এইটোৱেই এভেইলেবল কিছুমান প্ৰডাক্ট আজি কালি নাপায় ধৰক আপোনাৰ যিটো বিচাৰিব সেইটো যদি পাচলি মই আনিবই নোৱাৰোঁ সেই কাৰণে মই আপোনাক ক'ব নোৱাৰিম ন দিম বুলি ঠিক আছে দিয়ক আপুনি মোক জনাব খালী পিছত